মই নতুন প্ৰজন্মক বাতৰি অনুসৰণ কৰিবলৈ দিছোঁ কাৰণ বাতৰিৰ কাৰণেই আমি জানা জানিব পাৰোঁ যে ক'ত কি হৈ আছে কি নাই হোৱা আৰু বেয়াখিনি এৰিকেনে ভালখিনি শিকিব পাৰোঁ আৰু